ত' শৰাই যোৰ বিয়া গান গাই আমাৰ এজন এজনকৈ মানুহ মতা হয় শৰাই দিবৰ কাৰণে

নচুৱাই মেলি খুবেই এটা আনন্দৰ পৰিৱেশ সৃষ্টি হয় নাচ গাজনা নাচ গান দুইটাই আমি কৰি মেলি আমি ভাল ধৰণে আমি বিয়াখন উপভোগ কৰোঁ

কিছুমান মই অসমীয়া গানো গাওঁ

আমি বিয়া এখনত খানাও খাওঁ খানা খাওঁ

মোমেণ্ট হয় য'ত নেকি চব বস্তু উপভোগ কৰিব পৰা যায় সুখ দুখ তিতা মিঠা গোটেইখিনি বস্তুৱে তাত থাকে

কিছুমান ভাল গান ক'ব গ'লে যেনেকে জুবিনদাৰ গান আছে ভাল ভাল গান আছে

ত' ভূপেন্দাৰ পাছতে তেখেতকে আমি আকৌ লৈছোঁ আৰু তেখেতে বহুত বহুত ভাল গানো দি গৈছে যেনেকে

ভাল গান বুলি ক'বলে গ'লেতো তেখেতৰ গানেই মোৰ চবচে বেছি প্ৰিয়